হেল্ল' অ' মই এই নতুনকৈ খেলা খেলুৱৈ এগৰাকীয়ে কৈছোঁ অ'অ' মই আপোনাক অ' মই আপোনাৰ ওচৰত মানে শিকিব বিচাৰিছিলোঁ ফুটবল খেলৰ বিষয়ে খেলটো মানে অ' ভালকে জনা নাই সেইকাৰণে শিকিম বুলি ভাবিছিলোঁ ঠিক আছে মই বাৰু এতিয়া বৰ্তমান ডিব্ৰুগড়ত আছোঁটো অ' মই যেতিয়া মই যাম বাৰু গুৱাহাটীলৈ তেতিয়া আপোনাক মই ফোন কৰি লগ হৈ ল'ম বাৰু অ' ভালে আছে আপুনি

অ' বাৰু খেলক খেলক